দাদা এইফালে দেখোন বহুত ট্ৰেফিক কিমান সময় লাগিব গৈ পাওঁতে কিবা চৰ্টকাট ৰাস্তা আছে নেকি সোনকালে গৈ পোৱাৰ মোৰ সোনকালে গৈ পাব লাগিছিলে সময় খুব কম